হয় মই মঞ্চত গা গীত গাই পাইছোঁ কিন্তু অকলে নহয় কোৰাছ হিচাপে গাই পাইছোঁ স্কুলত পঢ়ি থাকোঁতে আৰু এতিয়াও অঁ এতিয়াও আমি জ্যোতিপ্ৰসাদ আগৰৱালা সেই জন্মৰ তিথিত আমি গাইছিলোঁ তেনেকৈ গাই পাইছোঁ সেই বিষয়ে অভিজ্ঞতা হয় ইস্কুলত আমাৰ ইস্কুলৰ হেৰি বছৰেকিয়া বছৰেকীয়া খেল ধেমালি পাতে তেতিয়া আমি লগৰবোৰে লগ হওঁ লগ হৈ এই এটা কোৰাছ প্ৰেক্টিছ কৰোঁ আৰু একদম মানে প্ৰেক্টিছ আমাৰ ঘৰতে হয় ইস্কুলততো হয় হয় আকৌ পিছত প্ৰেক্টিছ অনুশীলনটো আমাৰ ঘৰতে হয় ঘৰতে আমাৰ ঘৰতে আহি ভাল পায় তো আমি প্ৰায় দহজনী বাৰজনী গোট খাই আমি অনুশীলন কৰোঁ আৰু ইস্কুলত সেই বছৰেকিয়া খেল ধেমালিত আমি খেল ধেমালি প্ৰতিযোগিতা বা বছৰেক যিকোনো ধৰণৰ পাতে যেতিয়া নাচ গান গীত এইবোৰ তেতিয়া আমি মই কোৰাছ মোৰ লগৰবোৰৰ লগত গাইছিলোঁ তাৰপিছতে তেনেকৈ আৰু গীত গোৱা নাই গীত তাৰপিছত এতিয়া বিয়া হ'লোঁ এতিয়া মই বেলেগ ঠাইলৈ আহিলোঁ এতিয়া আকৌ মই মহিলা হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম তিথিত আৰু কোনো কোনো কবি সন্মিলন আৰু কিবা কিবি মই আকৌ লগৰ মোৰ লগৰ বান্ধৱীসকললৈ লগত কোৰাছ গাইছোঁ সেইটোৱেই মোৰ অভিজ্ঞতা আৰু এই কোৰাছ প্ৰেক্টিছ কৰোঁতে আমি কাৰোবাৰ ঘৰত একেলগে গোট খাওঁ গোট খাই প্ৰেক্টিছ কৰোঁ তাৰ মাজত ধেমালি ধেমালি হয় চাহ তাহ হয় এইবোৰ হয় আৰু তেনেকৈ প্ৰেক্টিছ কৰি আমি মই দুই তিনিবাৰমান কোৰাছ মঞ্চত গাইছোঁ লগৰ গাইছোঁ এয়াই মোৰ অভিজ্ঞতা আৰু লগতে এতিয়া কোৰাছ গাওঁতে আকৌ কাপোৰ কানি মিলোৱা মূৰত খোপা বন্ধা বা এনেকৈ সজিকাচি একেলগে মিলি জুলি ওলোৱা এইবোৰ হয় এইবোৰে আৰু আমাৰ এইবোৰ অভিজ্ঞতাবোৰ আৰু লগত যোৱা কিমান দূৰ বাট এনেকে যোৱা চাদৰ মেখেলা পিন্ধি সাজি কাচি যোৱা কেনেকৈ যোৱা সেইবোৰ আৰু কেতিয়াবা দেৰি হৈ যায় দেৰি হ'লে হাতী অহা সেইবোৰে আমাৰ অভিজ্ঞতা এইবোৰ বিষয় এইয়াই আমাৰ অভিজ্ঞতা মোৰ অভিজ্ঞতা আৰু মই ইনেই ঘৰত গান হেৰি গান বজাই থাকোঁ আৰু লগতে গায়ো থাকোঁ গানৰ লগে লগে ময়ো গাই থাকোঁ আৰু সদায় বজাওঁ বুলি ক'লেও বেয়া নহয় সদায় বজাওঁ বিহু গীত জবীন গাৰ্গৰ গীত বেলেগ ধৰণৰ আধুনিক গীত সেইবোৰ বজাই থাকোঁ আৰু লগতে মই সেই গানৰ লগতে সুৰ লগাই গাই গাই গাই থাকোঁ আৰু নাৰ মাজত লগতে নাচিও থাকোঁ সেইটোৱে মোৰ সেই সেয়াই মই গীত ভাল পাওঁ তেনেকেতো গান গীত শিকা নহ'ল গান শিকা নহ'ল মোৰ আৰু শিকা নহয় মানে তেনে সেইবোৰ আৰু সৰুতে ক'ব নেজানিলোঁ আৰু তাৰপিছত শিকাও নহ'ল আৰু মঞ্চত হ'লেও লগৰবোৰৰ লগত যদি গালোঁ আৰু এতিয়াও যদি কোনোবাই কোৰাছ গাবলৈ বুলি বোলে লগ ধৰে মই ধুমাহ আৰু দিহানাম আমি গাইছোঁ দিহানাম দিহানাম লগত গাইছোঁ সেনেকৈ এইবোৰে এইয়াই মোৰ অভিজ্ঞতা